আশা কৰা মতে যদিও মেকআপ কিটটো পোৱা নাই তথাপিও তাত থকা কেইটামান ৰং খুব মৰম লগা এই ৰংকেইটা যদি মেকআপ কৰোঁতে লগাওঁ তেতিয়া হয়তো বৰ ধুনীয়া লাগিব কিন্তু অলপ খহটা নিচিনা লাগিছে সেয়েহে মেকআপ কীটটো মোৰ কাৰণে কিজানি উপযোগী নহয় কিন্তু ইয়াত থকা নীলা আৰু ৰঙা চেটটো খুব ধুনীয়া এই দুটা চেট কিন্তু মেকআপ কীটটোত চবতকৈ ধুনীয়া আৰু এই মেকআপ কীটটোৰপৰা মই লাভজনক আধা অংশই হৈছোঁ তথাপিতো মোৰ পইচাকেইটা যেন অথলেহে গ'ল সেনেকুৱাহে লাগিছে